হয় মইটো আজিলৈকে চৰকাৰী চাকৰিৰ কথা এবাৰো ভাবিয়েই চোৱা নাই তো সেইটো মোৰ সদায় মানে লাইফৰ লাষ্ট অপশ্বন আৰু যে একো নহ'লে আপোনাৰ চৰকাৰী চাকৰি কৰা কৰিম বা তো যিহেতু মোৰ আপোনাৰ ক'ব গ'লে ফাইনেন্সত বহুত ইণ্টাৰেষ্ট আছে তো মই আপোনাৰ প্ৰথমেতো আপোনাৰ ষ্টক মাৰ্কেটত ট্ৰেডিং কৰিম বুলিয়েই ভাবিছোঁ তো যিহেতু আজিকালি আপোনাৰ সেইটো এটা ট্ৰেণ্ড টাইপৰে হৈ গৈছে ষ্টক মাৰ্কেট ছ' সেইটোৱে ভাল আৰু অপশ্বন যিহেতু আজিকালি ভাল দৰে চলিবৰ কাৰণে বা খৰচ ওলাব কাৰণে ষ্টক মাৰ্কেটতকৈ ভাল অপশ্বন নাই আৰু চৰকাৰী চাকৰি আপোনাৰ ক'ব গ'লে বিছ হাজাৰ বা ত্ৰিছ হাজাৰ টকাত যেনেকৈ কামত খটায় তো আপোনাৰ ভাল কেপিটেল এটাই দি অলপ এক্সপ্ৰিয়েন্স হোৱা পাছত ষ্টক মাৰ্কেটতটো সেইখিনি আপোনাৰ এসপ্তাহতে ওলাই যায় ক'ব গ'লে তো মনে সেইটো কাৰণে ভবা নাই কিন্তু ভাবিছোঁ আৰু এম বি এ কৰিম বুলি তো অকলটো গ্ৰেজুৱেশ্বন কৰিয়ে বহি থাকিব নোৱাৰি আৰু ষ্টক মাৰ্কেটৰ ওপৰতো আশা কৰি বহি থাকিব নোৱাৰি তো সেইটোৱে এটা ভাবি আছো যে এম বি এ কৰোঁ কৰি কেনেই প্ৰাইভেট চেক্টৰত জব ভাল ভাল পাওঁ মই কৰিব মন আছে আপোনাৰ ইমবেচমেণ্ট বেংকেই হওক বা যোনটো বেংকিং চেক্টৰ আছে আমাৰ তো প্ৰাইভেট বেংকৰ আৰু তো তাতে কাম কৰিব মন মোৰ বাৰু তো সেইটো ভাবি আছোঁ তো তেনেকৈ চৰকাৰী এ পি এছ ই ইউ পি এছ ই এইবিলাক ভবা নাই আৰু তো সেইয়াই আৰু তো ষ্টক মাৰ্কেটেই প্ৰাইঅ'ৰিটি